মই কেমেৰাৰে ফটো লওঁ আত্মীয় আত্মীয় সদস্যক মোৰ ঘৰৰ পৰিয়ালৰ মানুহক প্ৰাকৃতিক দৃশ্য প্ৰাকৃতিক মনোৰমা দৃশ্য নদীৰ কিনাৰৰ পাহাৰ পৰ্বত গছ গছনি আৰু বেলিটোও ভাল লাগে বেলিটো যেতিয়া মাৰ যায় মাৰ যাওঁতে ফটো আৰু উদয় হও উদয় হওতে ফটো ল'বলৈ তেতিয়া ফটো লওঁতে ভাল এটা ভাল এটা ফটো উঠে আৰু আৰু নোযোৱা জেগাত নোযোৱা জেগাত অচিনাকী জেগাত ভাল ভাল ভাল ভাল ঠাইত ফটো চটো লওঁ বাগানৰ মাজত ফটো লৈয়ো ভাল এটা ভাল লাগে আৰু আপুনি নতুন নতুন নতুন নতুন বস্তু নতুন ব নতুন নতুন বস্তু ওচৰত ফটো লৈয়ো এটা ভাল ভাল ফটো উঠে আৰু বহুত ন নোযোৱা জেগা নোযোৱা জেগাত গৈ পিনিও ফটো লৈ পিনি ভাল লাগে মন্দিৰত গীৰ্জাঘৰ আদি তাজমহল তাজমহলৰ আগত তাজমহল দেলহি গৈছিলোঁ তাজমহলতো ফটো মাৰিছোঁ সেয়ে তেনেকৈও ফটো লৈ ভাল লাগে লালকিল্লা তাজমহল কুটুবমিনাৰ কুটুবমিনাৰতো লৈছোঁ ফটো ফটো কুটুবমিনাতো লৈ পিনি চচিয়েল মিডিয়াত প'ষ্ট কৰিছোঁ আৰু লালকিল্লাত মৰা হৈছিলে ফটো সেইবিলাকো ফটো লৈ ভাল লাগে আৰু যেতিয়া গাড়ীৰে জাৰ্ণি কৰো জাৰ্ণি কৰোতেও ফটো ৰাস্তাৰ ঘাটে ৰৈ মেলি ফটো চটো উঠি ভাল লাগে